অ চবজি লাগে চবজি হেৰি আছেনে পটল আছেনে অ পটলৰ কিমান দাম আশী টকা নিদিওঁ আশী টকা নিদিওঁ কমকৈ লাগিব অ ৰঙালাও আছেনে নাই ৰঙালাও ৰঙালাওৰ দাম কিমান হ'ব নহয় ৰঙালাও আছেনে নাই ৰঙালাওৰ দাম কিমান কিলোৰ

অলপ দৰ দামবিলাক অলপ কমাই দিব লাগিব

অ আৰু কমত দিব লাগিব অ হ'ব আৰু কিবা বেলেগ বেলেগ পাচলিও আছে নেকি বিলাহী আছেনে নাই বিলাহী আছেনে নাই অ হ'ব যাম দিয়ক আজি আজি নাযাওঁ আজি আজি আজিতো গধূলি হ'ল কা কাইলৈ যাম অ আপুনি দোকানত থাকিব নহয় অ অ হ'ব হ'ব অ হ'ব তে এৰিলোঁ